হেল্ল' অঁ হয় এ এনেই আছোঁ অঁ কোৱাচোন অঁ ভাত খালো খালো খাই বৈ এ ৰেষ্ট কৰিয়ে আছোঁ গৰম বন্ধত যাম চাগে লগ চগ পালে মানে অঁ অঁ অঁ হয়নে ভাল কথা দেখোন কামাখ্যা দৰ্শন কৰিবলৈতো মন যায়েই অঁ অঁ মই যে ট্ৰেইনতে ভাল পাওঁ দেই অঁ ট্ৰেইনত আৰাম অকণমান ভৰি চৰি মেলি শুই মেলি যাব পাৰি ট্ৰেইনত যাবলৈ ভাল লাগে অঁ কোন তাৰিখে যাবা

অঁ অঁ এনেইতো আৰু তীৰ্থ ভ্ৰমণ ভালেই লাগে ন যাবলৈ অঁ অঁ ঠিক আছে পাছত অঁ আলোচনা কৰিম ঠিক কৰিম ন অঁ অঁ ঠিক আছে আৰু কওক কোনোবা যায় যদি ন তিনি চাৰিগৰাকীমান অঁ অঁ অঁ ভাল লাগিব অঁ ঠিক আছে বাৰু অঁ ঠিক আছে অঁ হ'ব অঁ হ'ব